গ্ৰামাঞ্চলত চৰকাৰী পৰিচালনা ব্যৱস্থাত বহুতো অভাৱ আছে যেনে শিক্ষা শিক্ষা ক্ষেত্ৰ স্বাস্থ্য ক্ষেত্ৰ আৰু যোগাযোগ পৰিৱহণ পৰিৱহণ আৰু যাতায়তৰ ব্যৱস্থা বহুত পিছ পৰি আছে যিহেতু শিক্ষা ক্ষেত্ৰতেই এজন মানুহক বহুত ভালকে গঢ় দি উঠে আৰু যেতিয়া মানে শিক্ষা কেন্দ্ৰটো ভালকে পৰিচালনা কৰে আৰু আমি দেখোঁ যে চৰকাৰী মাধ্যমত শিক্ষাৰ ব্যৱস্থাটো বহুতেই বেছি পিছপৰা হৈ আছে আৰু যদিও মানে য'ত কিছুমান ক্ষেত্ৰত যদিও ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী বহুত থাকে তাত শিক্ষকৰ অভাৱ থাকে আৰু তাতে শিক্ষকসকলৰ বহুতো গাফিলতি থাকে তেওঁলোকে ভালকে ছাত্ৰ ছাত্ৰীবোৰক ভালকে পঢ়াব নিবিচাৰে সেইবোৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবোৰ বহুত মানে যোনবোৰ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰ থাকে তেওঁওক বহুতো ক্ষেত্ৰত পিছ পৰি থাকে তেওঁলোকৰ কনফিডেঞ্চটো বিল্ড নহয় আৰু তেওঁলোকে মানে বহুতো ক্ষেত্ৰত বহুতো ধৰণৰ হেৰি পৰা পিছ পৰি থাকিব লগা হয় আৰু দ্বিতীয়তে যোনবোৰ আমাৰ কাৰেণ্টৰ ব্যৱস্থা বিজুলি ব্যৱস্থা সেইটো বহুত পিছ পৰা হৈ আছে আমি এতিয়াও জানিব পাৰোঁ যে গ্ৰামাঞ্চলত যোনটো বিজুলি ব্যৱস্থা বা কাৰেণ্টৰ ব্যৱস্থা সেইটো বহুত পিছপৰা কাৰেণ্ট নাথাকে আৰু কাৰেণ্টৰ পৰা আমি বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় কাৰণ কাৰেণ্টৰ পৰাই আমি বহুতো আমাৰ কাম কাজ হয় আৰু যেতিয়া এই কাৰেণ্টৰ ব্যৱস্থাবোৰ নাথাকে তেতিয়া মানে ল'ৰা ছোৱালীৰ পঢ়া শুনাতো অসুবিধা হয় তাৰপিছত মানুহৰ বহুতো কাম থাকি যায় আৰু এই বিজুলি ব্যৱস্থাৰ কাৰণে এখন গ্ৰামাঞ্চল বহুত বহুতো কাৰণে পিছপৰি থাকিব লাগে আৰু ইয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰিচালনা ব্যৱস্থাৰ বহুত গাফিলতি আছে কিছুমান ক্ষেত্ৰত চৰকাৰে যদিও কিছুমান পদক্ষেপ লৈছে তথাপিও কিছুমান কিবা নহ'লেও কিবা কেনেবাকে এইবোৰ ক্ষেত্ৰত মানে পিছপৰি ৰৈছে যোনবোৰ কেলেংকাৰী হয় এইবোৰ ক্ষেত্ৰত তাৰপিছতকে যেতিয়া মানে বতাহ বৰষুণ আহে ভালকে বতৰ চতৰ বেয়া হয় তেতিয়াও কাৰেণ্টবোৰ গুচি যায় তেতিয়া বহুতো সমস্যাৰ সন্মুখীন নহয় মানুহবোৰে আৰু তাৰপিছত আহিল যাতায়ত আৰু পৰিৱহণ পৰিবহণৰ ব্যৱস্থা এই পৰিৱহণৰ ব্যৱস্থাটো বহুতো পিছ পৰি ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি আছে গাঁও অঞ্চলত আৰু তাৰবাবে মানুহবোৰ গাঁৱৰ মানুহবোৰে যেতিয়া ওলাব নোৱাৰে এফালে যাব নোৱাৰে আৰু ৰাস্তাবোৰ বেয়া হোৱাৰ বেয়া হোৱাৰ বাবে যেতিয়া মানে মানুহ স্বাস্থ্য কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়া এম্বুলেঞ্চ আহিব নোৱাৰে সেই ৰাস্তাবোৰত যাব নোৱাৰে তেওঁলোকে এফালে যাব নোৱাৰে আৰু সেইটো ক্ষেত্ৰটো বহুত পিছ পৰি ৰৈছে গ্ৰাম্যাঞ্চলত যিবোৰ ৰাস্তা ঘাট বেয়া হোৱা বাবে পদূলিত বেয়া হোৱা বাবে অকণমান বৰষুণ দিলেই সেই ৰাস্তাবোৰ বোকা হৈ যায় যে বহুতো সন্মুখীন হয় বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে মানুহবোৰ আৰু তাৰপাছত আহিলে যোনটো স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য ক্ষেত্ৰতো গ্ৰামাঞ্চলৰ গ্ৰামাঞ্চলত বহুত পিছ পৰি আছে য'ত ডাঙৰ ডাঙৰ আমাৰ চিকিৎসালয় আছে কিন্তু তাত ডক্টৰ নাৰ্ছ এইবোৰ নাথাকে চৰকাৰে পদক্ষেপ লৈছে থিকেই ভাল ভাল পদক্ষেপ লৈছে কিন্তু এইবোৰত তেওঁলোকে ভালকে পৰিচালনা কৰিব পৰা নাই যিবোৰ আঁচনি থাকে সেইবোৰ ভালকে দিব পৰা নাই আৰু ইয়াতে বহুতো স্বাস্থ্য স্বাস্থ্য সেৱাৰ মানে অভাৱ হৈছে আৰু সেইবাবে মানুহবোৰে যোনবোৰ গ্ৰামাঞ্চলৰ বিষয় লোক থাকে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় য'ত তেওঁলোকে গাঁৱত ভাল ভাল হস্পিতাল থাকিও ডাঙৰ ডাঙৰ চৰকাৰী হস্পিতাল থাকিও তেওঁলোকে নিজৰ টকা পইচা ভৰি পেলাই চহৰলে আহিব লাগে য'ত পৰিৱহণৰ ব্যৱস্থাও বেয়া চহৰলৈ আহি পেলাই তেওঁলোকে বহুত টকা পইচা খৰচ কৰি পেলে তেওঁলোকৰ চিকিৎসা কৰিব লাগে চিকিৎসা কৰিব লাগে আৰু তেনেকে তেওঁলোকৰ বহুতো সমস্যাৰ সন্মুখীন হয় আৰু ইয়াত তেনেকে চৰকাৰৰ চিকিৎসালয় দিয়াৰ কোনো একো অৰ্থই নাথাকে যিহেতু তেওঁলোকে শেষত অৱশেষত গৈ পেলাই ব্যক্তিগত খণ্ডৰ চিকিৎচালয়তেই যাব লগা হয় তাতে তেওঁলোকৰ বহুত টকা পইচা অভাৱ হয় আৰু এই স্বাস্থ্যখণ্ডটো এটা স্বাস্থ্যকেন্দ্ৰটো এটা বহুত এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হয় কেন্দ্ৰ হয় আৰু তাত এইটো বস্তু এই এই কেন্দ্ৰটো বেয়া হৈ থাকিলে মানুহৰ বহুতো সমস্যা হয় আৰু যিহেতু শিক্ষা কেন্দ্ৰটো বহুত অৱনতি ঘটি আছে গ্ৰাম্য়াঞ্চলত য'ত ল'ৰা ছোৱালীবোৰে পঢ়িব নোৱাৰে আৰু তেওঁলোকৰ ভালকে তেওঁলোকৰ দিশ দেখোৱা মানুহ মানুহৰ অভাৱত তেওঁলোকে আজিকালি পঢ়া শুনা নকৰি পেলাই ঘূৰি ফূৰে বেয়া ৰাস্তালৈ গৈছে ড্ৰাগছ ড্ৰাগছ ল'ব ধৰে ড্ৰিংক কৰিব ধৰে এনেকুৱা ধৰণৰ বহুতো মানে আমাৰ যোনবোৰ নৱ প্ৰজন্ম তেওঁলোকে বহুতো বহুত বহুত মানে বেয়া ৰাস্তালৈ গৈছে আৰু এইবোৰ ক্ষেত্ৰৰ কাৰণেই বহুতো বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু ইয়াত গ্ৰাম্য়াঞ্চলৰ যোনবোৰ চৰকাৰী পৰিচালনা ব্যৱস্থা আছে ইয়াত ইয়াৰ বহুতো এটা গুৰুত্বপূৰ্ণ ভূমিকা যদিও পালন কৰে কিন্তু ক'ৰবাত নহ'লেবা ক'ৰবাত এই আঁচনিবোৰে সক্ষম হ'ব পৰা নাই